অঁ মোৰ অঞ্চলটোত দশম শ্ৰেণীৰ পাছত শিক্ষাগত পচনটো হৈছে কলা শাখা তাৰপিছত হয়তো বাণিজ্য শাখা আৰু একেবাৰে শেষত বিজ্ঞান শাখা ইয়াৰ আচলতে কাৰণটো মোৰ এনে ভাব হয় এটা অংকৰ প্ৰতি ভিতি ভাব যিটো অষ্টম শ্ৰেণী মানৰপৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা যায় প্ৰায় যেতিয়া বিদ্যালয়ত মই কেতিয়াবা কেতিয়াবা যাবলগীয়া হয় বিভিন্ন কাৰণত যিহেতু মই এখনি মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী তেতিয়া ছাত্ৰ ছাত্ৰীৰ লগত অন্তৰংগ আলাপো দুই এবাৰ কৰিবলগীয়া হৈছে আৰু তেনে ক্ষেত্ৰত তেওঁলোকক সোধোঁতে যে বিজ্ঞান ভাল পায় নে নেপায় বিজ্ঞান ভাল পাওঁ বুলি কয় কিন্তু অংক গণিত ভাল পাওঁ বুলি কোনেও নকয় এই অষ্টম শ্ৰেণীত সপ্তম অষ্টম শ্ৰেণীৰপৰা অংকৰ যিটো স্তৰ সেইটো হঠাৎ বহুত উচ্চ হৈ পৰাৰ কাৰণে হয়তো ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিতি ভাৱটো সোমাই পৰিছে আৰু এয়া কি এই কথা কেতিয়াও ওলাই কৰিব নোৱাৰি যে বিজ্ঞান শাখাত পঢ়িবলৈ হ'লে কিন্তু গণিত বিষয়টোত দখল থাকিবই লাগিব বিশেষকৈ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিততো আছেই এই আৰু ইলেক্ট্ৰনিক্চ এনেবোৰ শাখাত অংক নোহোৱাকৈ অৰ্থাৎ গণিতৰ দখল নোহোৱালৈ আগবাঢ়ি যাবলৈ একেবাৰে অসুবিধা